আমাৰ ইয়াত পাৰাপক্ষত এইখিনিতে কুঢ়ি মাছ গৰৈ মাছ বৰিয়লা মাছ এনেধৰণৰ মাছবোৰেই প্রায় ওলায় আৰু ইয়াত একছাইজ মাছ বুলি এটা মাছ ওলাই এইখিনি জেগাত গতিকে এইটো মাছো যথেষ্টখিনি বিক্ৰী বাৰ্তা হোৱা দেখা পোৱা যায় ইয়াত বেছিকৈ এই একছাইজ মাছবোৰ প্ৰায় আঢ়ৈশ টকাৰ পৰা তিনিশ টকাৰ ভিতৰত আৰু গৰৈ মাছবিলাক চাৰিশ পাঁচশ টকাৰ ভিতৰত আৰু মাগুৰ মাছ শিঙি মাছ এইবোৰ নশ আঠশ এনেকুৱা দামৰ ভিতৰতে পোৱা যায় কিন্তু এই বৰিয়লাই হওক চাৰিশ টকা বা দৰিকণা পুঠিমাছ এইবোৰ দুশ টকা এনেধৰণৰ দামৰ ভিতৰতে ইয়াৰ মাছবিলাক কিনিবলৈ পোৱা যায়